হয় তোমাক মই ধন্যবাদ জনাইছোঁ তোমাৰ সুলভ ব্যৱহাৰ শলাগ সঁচাকৈ ল'বলগীয়া তুমি ইমান ভিৰৰ মাজতো এই মই আজি মানে এনেকুৱা জেগাত প্ৰথমত যদি কেতিয়াও আহি পোৱা নাছিলোঁ তোমাৰ তুমি মোক গন্তব্য স্থানত ধুনিয়াকৈ সময় সময়ৰ ভিতৰতে মোক তাত থৈ আহিলা তাৰবাবে তোমাক অশেষ ধন্যবাদ জনাইছোঁ ঈশ্বৰে তোমাৰ মংগল কামনা কৰক